অ' হেল্ল' হয় হয় অ' হয় কৰোঁ

হয় হয় কৰা হ'ব এনেই আমি যদি তা ভাল ধৰণে গোটেই বস্তুখিনি বনাই দিব লাগিব যিহেতু এডিটিং কৰি গতিকে আৰু মানুহ লগত থাকিব দহ হেজাৰ টকা আমি লওঁ ডেৰ নাইট হ'লে বিশ হাজাৰ টকা লওঁ তেনেধৰণে হেৰিখিনি কৰো আৰু এনে কেমেৰা ভাল লাগেটো তাত আৰু বতৰ চতৰ বেয়া হ'লে ভাল ধৰণে কৰিব লাগিব গতিকে বিশ হাজাৰ টকা লোৱা হয় তাতকৈ মানে কি অকল আমিয়ে নহয়টো মইয়ে নহয় মোৰ লগত আৰু মানুহ থাকিব যে গতিকে এইটো কিবা এটা বাৰু কৰাৰ সময়ত মিলাই দিম বাৰু কিন্তু ইমানটো লাগিবই আৰু এনেই মোটামোটি আমাৰ তিনিজন মানুহ থাকে সেইটো আমি মিলাই মেলি দিওঁ আৰু চবৰেটো একে নহয় কেমেৰামেনজনৰ কথা বেলেগ তেওঁ আকৌ আকৌ এজনে গোটেই হেৰিখিনি কৰি থাকিব বস্তুখিনি দেখুৱাব লাগিব মোভিং দেখুৱাব লাগিব গতিকে অলপ ইফাল সিফালটো হ'বই আৰু

হ'ব হ'ব পইচাটো দি দিব এডভাঞ্চ ঠিক আছে ঠিক আছে